হয় কোৱাচোন কোনে কৈছা বাৰু কোনে কৈছা বাৰু অঁ কোৱা

অঁ হয়নি অঁ অঁ

অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ অঁ সেইটো হয় বাৰু

অঁ অঁ অঁ হ'ব বাৰু মই নাই নাই নাপাওঁ নাপাওঁ মই ক'ম বাৰু এই যিজনে হেৰি হেৰিটো চলাই

অঁ কৈ চাব লাগিব বাৰু হেৰি মানে কি তোমালোকৰ পানী হেৰিটো অকণমান দূৰ হয় নাই যাওঁতে যাওঁতে অকণমান পোন্ধৰ মিনিটমান যায়গে সময়টো আধা ঘণ্টামান পৰে চাগে নহয়গে ন অঁ অঁ পানীটো এবাৰেই দিয়া হয় বাৰু

অঁ অঁ অঁ অঁ এবাৰেই দিয়ে হয় বাৰু অঁ কৰিব লাগিব কেতিয়াবা মানে কি পাম্পটো কেতিয়াবা অকণমান বেয়াও হয় কেতিয়াবা কাৰেণ্টৰো অসুবিধা হয় তেনেকুৱা নিচিনা হৈছে আৰু অঁ পৰাপক্ষত দিবলে চেষ্টা কৰিম বাৰু দেই অঁ অঁ অঁ অঁ অঁ হয় বাৰু সেইটো

চাপ্লাই পানী খোৱা হয় অঁ হয় হয় অঁ অঁ অঁ হ'ব বাৰু মই সদায় দিয়া ব্যৱস্থাটো কৰিম বাৰু দেই অঁ অঁ ঠিক আছে বাৰু হ'ব ৰাখিছোঁ